অ হেল্ল' আপুনি মৰাণ বাইদেউ নি অ আপোনাৰ খেতি আছে হয় চব্জি খেতি মানে অলপ চব্জি লাগিছিলে মই ব্যৱসায় কৰোঁ মানে খেতি দোকান এখনত দিওঁ কি কি চব্জি পোৱা হ'ব কি কি চব্জি পোৱা হ'ব অ' কুইণ্টল কেনেকৈ পৰিব ৰঙালাউটো অ এনে কিমান মান পৰা হ'ব মোক ঠিক ৰঙালাউ এক কুইণ্টলমান কেৰেলা পঞ্চাছ কেজিমান আলু লাগিছিল এক কুইণ্টলমান ঠিক আছে মই যাম বাৰু আপোনালোকে সেইটো সুবিধা কৰি দিব থওঁনে কাটোনে